আমাৰ গাঁৱৰ লগত জড়িত ইতিহাস আমাৰ আগতে দৌতিসকলে আমাক জুৰি কিনাৰত বহি আমাক আগৰ কথাবিলাক কয় তেতিয়া আমাৰ সাধুকথা সাধুকথা লাগে যিবিলাক কথা আমি এতিয়া দেখি নেপাওঁ নেকি আগতে ডাঙৰ অৰণ্য আজিকালি ডাঙৰ অৰণ্যতহে পোৱা যায় সেইবিলাক বস্তু আগতে আমাৰ ঘৰৰ ওচৰৰ পৰা আমাৰ বহুত দূৰলৈকে আমাৰ দৌতিহঁতে কোৱা মতে নদীৰ পাৰলৈকে পূৰা জংঘল আছিলে বহুত গছ গছনি কুঁহিয়াৰ কুঁহিয়াৰটো আগতে আমাৰ ইয়াত ঢেৰ আছিলে বাঘ ওলায় ভালুক ওলায় হাতী মহ হৰিণা ইত্যাদি ইত্যাবিলাক জীৱ জন্তু ওলায় আৰু দৌতিহঁতে বা আমাৰ ককাহঁতে দা এখন বা কটাৰী এখন লৈ গ'লেহে যাব পাৰিব নহ'বা বাঘৰ উৎপাতত হাতীৰ উৎপাতত আপোনাৰ সেই অন্য সেই জেগাটোকোৰাত বাস কৰিব নোৱাৰে সেই জেগাটোকোৰাৰ আপোনাৰ এ বহুত দূৰলৈকে মানুহ নাই য'ত নেকি আগৰ এ আজিকালি মানুহবিলাকে প্ৰায় কয় পামঘৰ কিবা ঘৰ বুলি কয় য'ত খেতি বাতি কৰাৰ ঠাই সেইবিলাকক কয় পামঘৰ পামঘৰত যেনেকৈ বহুত দূৰত এঘৰ আৰু তেনেকৈ বহুত দূৰত এঘৰ তেনেকৈ মানুহবিলাক আছিলে ওচৰত ইঘৰ সিঘৰ বৰকৈ নাছিলে ইঘৰ সিঘৰলৈ যাবলৈ হ'লে চাকি পোহৰত যাব লাগে চাকিৰ পোহৰত গৈ ইঘৰৰ সিঘৰৰ মানুহৰ খবৰ খাতি আৰু দিনতহে যাব পাৰিব ৰাতি আপোনাৰ চাকি নোহোৱাকৈ আপুনি যাব নোৱাৰিব আৰু আগতে আমাক বহুত কয় যে মাছ ঢেৰ ওলায় মাছ ওলায় কিবা ওলায় আগৰ দৌতিহঁতৰ আমি ওচৰতে বহি সেইবিলাক কথা শুনি থাকোঁ ভাল লাগে আজিকালি সেইবিলাক পাবলৈ নাই দেখিবলৈ নাই আজিকালি যদি টিভিত বা ক'ৰবাত দেখে বাঘটো তেতিয়া মই চাই থাকিবলৈ মন যায় কেনেকুৱা আছিলে কিন্তু আগতে আমাৰ ইয়াতেই আছিলে বুলি আমাৰ ককাহঁতে কয় হাতী বাঘ ভালুক সব আছিলে বুলিয়ে কয় আমি তেতিয়া আমি দৌতিহঁতক কওঁ আপোনলোকে বাঘ চাঘ এনেকে কৰি খেদিছেনে খেদি পাইছেনে বা আপোনলোকক খেদি পাইছেনে এতিয়া তেওঁলোকে হয় আমাক খেদি আহে আমি তাৰ তেওঁলোকৰ আ তেওঁলোকে যেতিয়া খেদি আহে আমি ক'ৰবাত গছত উঠি দিওঁ বা কিবা অ এনেকে লুকাই দিওঁ পলাই পলাই যাওঁ এনেকুৱা বুলি কয় তেতিয়া আমি ভাবোঁ সেইবিলাক জানো সঁচা কিন্তু দৌতিহঁতেতো আমাৰ নিজৰ নাতিনীয়েকক বা নিজৰ পুত্ৰৰ পিতেকক মিছা কথাটো তেওঁলোকে নকয় আৰু আমাৰ দৌতিহঁতৰ ককাহঁতৰ মুখত বুলিয়ে নহয় আমি বেলেগ ককাহঁতৰ মুখতো শুনিছোঁ এনেকৈয়ে আমাৰ জেগাটোকোৰা আছিলে আৰু মানুহ বেছি নাছিলে দহ পোন্ধৰ ঘৰ মানুহ আছিলে এতিয়া ধৰক পঞ্চাছ ষাঠি ঘৰ এনেকৈ হৈছে কিন্তু আগতে দহ পোন্ধৰ ঘৰ পাঁচ ঘৰ এনেকুৱা মানুহ আছিলে য'ত নেকি ইঘৰৰ পৰা ইঘৰলে মাতিলেও আপোনাৰ বিপদ এটা হ'লেও আপুনি যাবলৈ বা শুনিবলৈ খবৰ দিলেহে পাৰিব নহ'বা কিন্তু ওচৰত চিঞৰ মাৰিলে আপুনি নুশুনে আজিকালি দেখা দেখিব পোৱামতে আমাৰ ইয়াতেই ইঘৰৰ পৰা ইঘৰত লাগি আছে কিন্তু আগৰ দিনত তেনেকুৱা নাছিলে বাঘ ভালক সেইবিলাক মাছ পাচলি এইবিলাক ঢেৰ আছিলে আজিকালিতো আমাৰ ইয়াত এ এইবিলাক পাবলৈকে নাই